মই জনাত ক্ষুদ্ৰ ব্যৱসায়সমূহ হৈছে আমাৰ ঘৰৰ ওচৰতে এখন গেলামালৰ দোকান আছে তাত গাঁৱৰ মানুহখিনিয়ে বজাৰ চজাৰ কৰিবলে যায় আৰু তাৰ লগতে এখন কম্পিউটাৰ দোকান আছে তাতো মানুহবিলাকে জেৰক্স কৰিবলে যায় কলেজৰ ফ্ৰণ্টত এখন ফাষ্টফুডৰ দোকান আছে তাতো কলেজৰ লৰা' ছোৱালীখিনিয়ে খায় আৰু আৰু দৰ্জীশাল এখনো আছে তাত মানুহবিলাকে কাপোৰ চাপোৰ চিলায় আৰু মাইকী মানুহবিলাকেও তাঁত চাত বয় সেইবিলাকো বিক্ৰী কৰে আৰু ওচৰত চেলুন এখনো আছে চেলুনখনত চুলি তুলি কাটিবলে মানুহ গৈয়েই থাকে আৰু মাংস কটা ব্ৰইলাৰ কটা দোকান এখনো আছে তাৰ পৰা আৰু মানুহ আহে মাংস আনিবলে যায় আৰু হোটেলৰ ওচৰত এখন পান দোকান আছে তাত হোটেলত খাই বৈ মেলি তাৰ পৰাই লয় বস্তু